হেল্ল' মই এই ধেমাজিৰপৰা কৈছিলোঁ মই আপোনাৰ ওচৰলৈ যে গৈছিলোঁ দেখাবলৈ ভালকৈ ভাল পোৱাই নহয় ছাৰ বাইদেউ অঁ খাই আছো ঔষধ খাই আদায় হ'ব হৈছে দেখোন আকৌ এবাৰ গৈ চাম নেকি বাৰু অঁ জানো কি হৈছে ইটোৰপৰা সিটো ইটোৰপৰা সিটো লেঠাই নুগুচা গৈছে দেখোন ভৰি হাতবিলাক বেছিকৈ বিষহে হৈছে অঁ

চাবলৈ কমাব লাগিব

তাকেহে এতিয়া এতিয়া নাখালেও নহয় মানুহে আজিকালি এতিয়া সাৰ নিদিয়াকৈ শাক পাচলি নকৰে দেখোন ইউৰিয়াবিলাকটো বেছিকৈ ব্যৱহাৰ কৰা হয় ইউৰিয়াবিলাকটো আমাৰ স্বাস্থ্যৰ কাৰণে একেবাৰেই বেয়া জানি শুনি নিজেই বেমাৰবিলাক চপাই থাকোঁ আৰু

অলপ ৰাতিপুৱা খোজ চোজ কাঢ়িলে ভাল হ'ব নেকি বাৰু উঠাটো সোনকালেই উঠো কিন্তু খোজকাঢ়িবলৈহে যাবলৈ যোৱা নাই দুদিন নে তিনিদিন গৈছিলোঁ তাৰপৰা আকৌ নাই যোৱা খোজকাঢ়িবলৈ যাব লাগিছিলে অঁ অঁ ভাল অঁ স্বাস্থ্যটো ভালকৈ থাকিব তেতিয়া অঁ পৰীক্ষা এটা কৰি চাম বুলি ভাবিছোঁ সেইটোৰপৰা এবাৰ এবাৰ গ'লে মানে আপুনি লিখি দিব পৰীক্ষা কৰিলেহে হেৰিবিলাক ওলাব কি হৈছে কি নাই হোৱা এবাৰ কৰোঁতে একো নোলালে দেখোন এক্সৰে কওতে এতিয়া বেলেগ এটা কৰিবলৈ দিবচোন গ'লে

এতিয়া ভাল হ'ব আৰু পৰীক্ষা কৰি ল'লে মানে জানি ল'লে মেডিচিনটো খাবলৈয়ো ভাল চেনি তেনিবিলাক খাবলৈ কমালোৱে বাৰু এনেও

তামোল চূণ চাধা চব চাধা নাখাওঁৱে বাৰু চূণ তামোল খাওঁ এতিয়া এৰিলোঁ হেৰিবিলাক খাবলৈও

এতিয়া ভালকৈ ভাল হোৱাই নাই দাঁতবিলাকৰ

হ'লেনো কৰিব কি কৰিম উপায় নাই নহয় মেডিচিন ব্যৱহাৰ কৰিব লাগিব কৰি আছো কৰিব লাগিব তাতে আৰু ভাল হ'ব আৰু

কৰি আছো মই অঁ তাকেহে

আগতকৈ আজিকালি মানুহবোৰ বেমাৰ আজাৰো বেছি হৈছে বিশেষকৈ এই কৰ্কট ৰোগটো বেছিকৈ বৃদ্ধি পাইছে সেইকাৰণে ভয় লাগে জলবায়ুবিলাক বেয়া হৈছে গছ গছনি নাইকিয়া হৈছে যে মানুহে বাগান পাতিবলৈ চব হাবি জংঘল কাটি আদায় কৰি দিছে বাগান পাতিবলৈ সেই বাগানৰ ঔষধবিলাকৰ গোন্ধ পালেও মানুহৰ বেমাৰ হয় নহয়

বেছিকৈ কৰিলেও বেয়া ঔষধপাতিবিলাক আমাৰ ঔষধপাতিবিলাকৰ কথা কৈছোঁ সেইবিলাকেও আমাৰ স্বাস্থ্যৰ বহুত অৱনতি ঘটাইছে আগৰ নিচিনা মাছ পুঠিও নাই লোকেল মাছ এতিয়া আজিকালি বজাৰৰ বস্তুহে বজৰুৱা বস্তু থ'বৰ কাৰণে পানী দি ভৰাই থ'ব আকৌ সেইখিনিকে আমি আনি কিনি আনি খাওঁহি তাৰপৰা বেমাৰ

বেমাৰ আজাৰ হ'ব বেছিকৈ হয় নহয় বাৰু আপুনি কথা পতাৰ অভ্যাস নাই নেকি বাৰু অঁ মই আকৌ ঢেৰ কথা পাতোঁ যে সুধি আছো আৰু এটা এটাকৈ আমনি পাইছোঁ বাৰু পেচেন আছে নেকি অঁ এনেকৈ আৰু সমস্যাটো কৈ থাকিলে ক'ত আদায় হ'ব হয় নহয় বাৰু উলাই থাকিব ইটোৰ পিছত সিটো অঁ অঁ ঠিক আছে তেতিয়াহ'লে যাম বাৰু এদিন মই আকৌ তেতিয়া পৰীক্ষা এটা কৰিব লাগিব অঁ অঁ হ'ব